অঁ হেল্ল' ভালনে আপোনাৰ ভাল এতিয়া ক'ত আছে অঁ এতিয়া খবৰবিলাক পাইছে নহয় আমাৰ এই ঠাইখনৰ এই আমি যিবিলাক কাম কৰি আছো সমাজকৰ্মী হিচাপে তাৰ খবৰবিলাক আপুনি খুব সুন্দৰকৈ দিব লাগিব নহয় জানো অঁ আমাৰটো হয় হয় হয় এতিয়া আমি মানে আমাৰ এই সময়ত মানে পূজা যে হৈ গ'ল লক্ষী পূজা তুলসী বিহু আদি সেই হোৱা লগে লগে আমাৰ ঠাইখনত যিটো পাৰিপাশ্বিক অৱস্থাৰ সৃষ্টি হৈছে মানে গাৰ বেগ মানে যিটো জাবৰ জোথৰ নিষ্কাশনৰ যিটো কথা হৈছে বা আমাৰ যিবিলাক শব্দ সৃষ্টি কৰা যিবিলাক ফটকা জাতীয় বস্তু ফুটাই আমাৰ যিটো এটা পৰিৱেশ সৃষ্টি কৰিছে এইটোত যথেষ্ট দুখ পাইছোঁ বুজিছেনে মই এজন সমাজকৰ্মী হিচাপে থাকিছোঁ মানুহক ইমান সচেতন কৰাৰ পিছতো মানুহে সেইটো উপলদ্ধি কৰিবলৈ নিবিচাৰে পিছতে সেইটো এতিয়া আপুনি এজন সাংবাদিক হিচাপে মানুহে যাতে তাৰ ওপৰত খুব সুন্দৰভাৱে মানুহৰ মনটো মানে মনোযোগ আকৰ্ষণ কৰিব পাৰি তেনেধৰণৰ বাতৰি এটা মানে যুগুত কৰিলে ভাল হ'ব এতিয়া কি পূজা লক্ষী পূজা পাতিলে সবাহ ভাওনা পাতিলে ঠাইখনত বহুত শিক্ষিত ল'ৰাও আছে চবেইটো আজিকালি শিক্ষিতেই চবেই জনা বুজা কিন্তু তেওঁলোকে জাবৰ জোঁথৰখিনি যিবিলাক সেইবিলাক ইমান বেয়াকৈ য'তে ত'তে পেলালে পেলোৱাৰ পিছত ৰাতিপুৱা গৈ পেলাই খুব বেয়া লাগিছে তাৰে কেইবাজনো সদাশয় ব্যক্তিক লগ কৰিলোঁ মাতি আনিলোঁ গোটেই পৰিৱেশটো দেখালোঁ দেখুওৱা পিছতেও সেইটো কৈছে যে এইটো খুব বেয়া হৈছে হয় মই কৈছোঁ আপোনালোকটো যথেষ্ট মানে সচেতন ব্যক্তি আৰু অনুষ্ঠানটো পাতিছোঁ অনুষ্ঠানটো পাতিবলৈ কোনেও বাধা দিব নোৱাৰে এইটো পাতিবই লাগিব আমাৰ আমাৰ সমাজৰ অপৰিহাৰ্য উৎসৱ গতিকে পতাৰ পিছত আমি ঠাইখন যে সুন্দৰকৈ ৰাখিব লাগে সেই কথাটো আপোনালোকে এটা গুৰুত্ব দিব লাগে আৰু বিশেষকৈ যুৱচামক ইয়াত জড়িত কৰিব লাগে কিন্তু তেওঁলোকে কথাটো মানি লৈছে কিন্তু হ'লও কিন্তু কামৰ ক্ষেত্ৰত কাৰ্যৰ ক্ষেত্ৰত সেই কথাখিনি তেনেধৰণে আগবঢ়া নাই পিছত অৱেশ্য মই কথাখিনি কোৱাৰ পিছত বহুজনে ঝাৰু চাৰু লৈ অলপ চফা নিকা কৰিলে কিন্তু বহুজনে সেইটোৰ ওপৰত খুব গুৰুত্ব নাই অঁ অঁ সংবাদ জগতৰ হয় তেনেকুৱা দিব আৰু মানুহক যাতে মানে মানুহে ইনছপাইৰেচন এটা পাই মানে সেইটো ইনছপাইৰেচনটো মই আপোনাক কি বুলি কম মই উদগনিমূলক ধৰক তেওঁলোকে অনুষ্ঠানটোৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বাঢ়ে আৰু যিমানেই সভা সমিতিত আমি কথাবিলাক নকওঁ তাৰ মানে টুৱেণ্টি পাৰ্চেণ্ট মানুহে কথাখিনি গ্ৰহণ কৰে বাকীখিনিয়ে প্ৰায়ে নকৰেই জনা কথা বুলিয়েই এৰি দিয়ে সেই কাৰ্য ক্ষেত্ৰত বহুত বেয়া হয় গতিকে মই আপোনাক ৰাতিপুৱাই কথাখিনি ক'লোঁ আপুনি বিষয়টো খুব সুন্দৰভাৱে যুগুত কৰিব একবালে বেয়া হৈছে বুলিও ক'ব নোৱাৰে তাত বহুত মানুহ তেওঁলোকে ডাষ্টবিন দি থোৱা আছিলে তাতে পেলাইছে বুজিছেনে সেইটো বহুত মানুহে ডাষ্টবিনলৈ আমাৰ আমাৰ ভাৰতীয় বা অসমৰ মানুহ এটা সেইটো এটা বেদ মানে বেয়া অভ্যাস এটা আছেই নহয় য'তে ত'তে বস্তু পেলোৱা আমি নিজেও কেতিয়াবা মানে পাহৰিয়ে যাওঁ গতিকে সাধাৰণ মানুহৰ ক্ষেত্ৰত স্বাভাৱিকেই বাহিৰত দেশবিলাকত বা বাহিৰৰ দেশবিলাকত এইটো যথেষ্ট মানে সচেতন মানে অঁ চবতকৈ মানে এই চৰকাৰ যিটো যন্ত্ৰ এইটো বহুত কঠোৰ এই কঠোৰ কাৰণে জনসাধাৰণে মানিবলৈ বাধ্য হয় আমি এতিয়া আৰু কিতাপে পত্ৰৰে বা ভ্ৰমণ কাহিনী পঢ়ি পাইছোঁ বাহিৰত অকণমান কথাতেই বহুত শাস্তি দিয়ে তেনেকুৱা সৰু সৰু ভুল এটাত আমাৰ এতিয়া সেইটো যদি চৰকাৰে লয় তেতিয়াও সামাজিক এটা সমস্যা এটা আহে বহুতে আমাৰ দল সংগঠন আছে তেনেকুৱা কথাতে আমাৰ চৰকাৰেনো কঠোৰ পদক্ষেপ লৈছে বুলি আকৌ চৰকাৰে টকা পইচা সংগ্ৰহ কৰিবলৈ বিচাৰিছে বুলি এটা উলিয়াই দিয়ে এই কথাবিলাক আপোনাৰ সংবাদ জগতত সংবাদত মানে ঠাই পাব বুলি মই আপোনাক কথাখিনি জনাই আপুনি বাকী অইন ঠিকেই আছে ঠিকেই আছে আপোনাক ধন্যবাদ জনাইছোঁ আৰু কথাটো সেইমতে আপুনি উপস্থাপন কৰিলে সমাজৰো ভাল হ'ব আপোনাৰো ভাল হ'ব আমাৰো ভাল থেং কিউ আকৌ লগ পাম তেতিয়াহ'লে থেং কিউ থেং কিউ